আমাৰ মানে এতিয়া পাকঘৰত আজিকালি পাকঘৰত মানে মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু চিলিণ্ডাৰ অ'ভেন এইবোৰ মানে আজিকালি এ মানে ওলোৱা হ'ল বহুত পৰিৱৰ্তন হ'ল আগত আ এইবোৰ ওলোৱাৰ পৰা মানে বহুত সহজ পদ্ধতি হ'ল পাকঘৰত কাৰেন্টৰ যোগেদিয়েই মানে সববোৰ কৰিব পাৰে মিক্সাৰত মানে পিঠাগুড়ি খুন্দা হয় সেইবিলাক মানে আৰু এনেকৈ বহুত ৰেচিপিও বনাব পাৰি আৰু ঠিক তেনেকৈ অ'ভেনত মানে বহুত ধৰণৰ বনাব পাৰে আৰু আজিকালি গেছতে মানে ভাতবোৰো সোনকালে হয় আৰু গেছটো জলাই মানে আজিকালি চব বস্তুৱেই বনাব পাৰি কিন্তু আগতে আগতে মানে আমি আমি মানে আগতে এবাৰ পাকঘৰত মানে কাঠৰ খৰি বা বাঁহৰ খৰি তাত মানে জুই লগাই মানে আমি ভাত ৰান্ধিছিলোঁ ভাত ৰান্ধিছিলোঁ এতিয়াও মানে ভাত ৰান্ধোঁ তাৰ জুইতেই জলাওঁ তথাপিও মানে গেছতো বনাওঁ জুইতো লগাওঁ আৰু তেতিয়া মানে তেতিয়া মানে আমি তেনেকেই বনাইছিলোঁ আৰু আৰু জুইশালত মানে খৰি জুইতেই মানে বহুতবোৰ বহুতবোৰ ৰন্ধন মানে আমি বনাবলগীয়া হৈছিল আৰু তাতেই বনাইছিলোঁ বহুতখিনি আৰু ঢেঁকীত পিঠাগুড়ি খুন্দিছিলোঁ আজিকালি মানে মিক্সাৰতে মানে আমি পিঠাগুড়ি খুন্দো আৰু আজিকালি বহুত উন্নত হ'ল আৰু চববোৰ বস্তু মেচিনৰ দ্বাৰাই কৰা হ'ল আজিকালি আৰু তাৰ যোগেদিয়ে মানে এ বহুখিনি আগুৱাই গৈছে আৰু সেইকাৰণে মানে আজিকালি মানুহৰ ঘৰত সচৰাচৰ মানে জুইশাল নেদেখাই হ'ল চব মানে গেছৰ ওপৰতে বনোৱা হয় গেছৰ দ্বাৰাই মানে ভাতবোৰ বনোৱা হয় আৰু গেছতে মানে এ কুকাৰতে ভাতবোৰ চিঁটি বজাই দিয়া হয় তাতে ৰন্ধন কৰা হয় কিন্তু কুকাৰৰ ভাতটো খাই ইমান ভাল নালাগে যে চৌকাৰ ভাতটো জুইৰ চৌকাৰ ভাতটো যিমান ভাল মানে কুকাৰৰ ভাতটো সিমান টেষ্টী নহয় আৰু বেমাৰবোৰো সেইকাৰণে বেছি বাঢ়িছে আৰু এইবোৰেই ইয়াৰ পাৰ্থক্য মানে সেইবোৰেই কাৰণ আজিকালি কুকাৰৰ ভাত খাই বহুত মানুহৰ গেছৰ হৈছে গেছ গেছ বহুত হৈছে আৰু তাৰ বাহিৰেও বহুত বেমাৰ হৈছে আৰু সেইকাৰণে জুই জ্বলা জুইত চৌকাত বনোৱা ভাত খাব লাগে চেকি পেলাই খাব লাগে তেতিয়া মানে বহুত ভাল হয় মাৰটো চেকি দিলে মানে বহুত ভাল হয় এইবোৰেই